পানীৰ ভয় দূৰ কৰিবলৈ হ'লে যোনখিনি টিপছ আছে যোনখিনি ধৰক আপোনাৰ প্ৰথমতে ডাইৰেক্ট দ পানীত গুচি গ'লে সেই পানীৰপৰা আপোনাৰ এজন সাঁতুৰিব নজনাৰ মানুহৰ কাৰণে হয়তো বহুত অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেইটো কাৰণে লাহে লাহে ষ্টেপ বাই ষ্টেপ আপুনি প্ৰথম বাম পানীৰপৰা এটা সৰু মানে যোনখিনি মানে পানীৰ দলৈ ডাইৰেক্ট গুচি যাব নালাগে সৰু ঠাইৰপৰা যাব লাগে সৰুৰ ঠাইৰপৰা লাহে লাহে লাহে লাহে আগবাঢ়িব লাগে পানী ভয়টো দূৰ কৰিবলৈ হ'লে সেইজনৰ লগত এটা ছেফগাৰ্ড দিয়াটো বহুত জৰুৰী হয় আপোনাৰ যোনখিনি গাঁৱলীয়া মানুহ আছে সেইখিনিয়ে কলগছ ব্যৱহাৰ কৰে আৰু আপোনাৰ আৰু কিছুমান গাড়ীৰ টয়াই টিউব এইবিলাক যোনবিলাক চুইমিং চুট হয়তো নাপাবও পাৰে সেইটো কাৰণে টায়াৰ টিউবৰ ব্যৱস্থা কৰি লৈ কিছুমান পানীৰ ভয় দূৰ কৰিবৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীক যেতিয়া সাঁতোৰ শিকায় তেতিয়া সেইবিলাক বস্তুৰ প্ৰয়োগ কৰা দেখা যায় আৰু তাৰ উপৰিও বহুত এনেকুৱা দেখা যায় সৰু সৰু নাও দেখা যায় নাৱত হয়তো এনেকৈ সাঁতোৰ শিকা শিকাই থকা অৱস্থাত যদি কোনোবা এজন দ পানীত গুচি যায় তেতিয়া সেইজন মানুহে সাঁতুৰিব জানিলেও কিছুমান ভয় ভয় খাই পেলানি হয়তো সাঁতোৰিবলৈ সেইটো সময়ত চেঞ্চ নাথাকে পাহৰি যায় তেতিয়া আপোনাৰ বহুত অসুবিধা হোৱা দেখা যায় সেইটো কাৰণে সাঁতোৰিবলৈ সাঁতুৰিব হোৱাৰ সময়ত চেফ্টিটোৰ বহুত প্ৰয়োজন প্ৰথম ভয় দূৰ কৰিবলৈ হ'লে বহুতকেইটা বস্তুৰ প্ৰয়োজন হ'ব পাৰে আপোনাৰ যেনে ধৰক এখন নাও এডাল কলগছ আৰু টিউব এটা ফুলাৰ টিউব গাড়ীৰ টিউব হ'লেও হয় এনেকুৱা মানে বহুতকেইটা বস্তুৰ প্ৰয়োজন হয় তেতিয়া সেই মানুহজনৰ মনত অলপ ভয়টো ভগাৰ সম্ভাৱনা থাকে আৰু বহুতো তেনেকুৱা বস্তু আছে যোনবিলাক হয়তো আমাৰ যোনবিলাক গাঁৱলীয়া মানুহ সিহঁতি হয়তো উপয়োগ কৰিব নাজানিবও পাৰে বা কিনিবলৈ সেইটো বস্তু সামৰ্থক নহ'বও পাৰে সেইবাবে আপোনাৰ যোনখিনি থলুৱা বস্তু আছে গাঁৱলীয়া থলুৱা বস্তু সেইখিনিৰপৰাই বহুতখিনি ভয় ভাঙিব পাৰে এজন বিগিনাৰৰ কাৰণে সেইখিনি বহুত ইম্প্ৰুভ হ'ব পাৰে বুলি ভাবা হয়